হেল্ল'

অঁ মই শুনি আছোঁ আপুনি কওক ভাল আহক ৱেলকাম ও ও আচ্ছা অঁ হ ফাংচন মানে আমাৰ এতিয়া ধৰক এই আগলে আহি আছে বহাগৰ বিহুটো বহাগৰ বিহুটোক আমাৰ ইয়াত চতৰ বিহু বুলিও কয় চতৰ বিহু সংক্ৰান্তিত পাতে নহয় সেইকাৰণে চতৰ বিহু বুলিও কয় আৰু বহাগৰলেকে হয় কাৰণেতো বহাগ বিহু বুলিও কয় কিটো আমাৰ বছৰৰ প্ৰথমটো বিহু এই বছৰৰ প্ৰথম বিহুটোৰ উদযাপন হয় বৰ বেলেগ ধৰণে ইয়াক অকল বহাগ বুলি নকয় ইয়াক মানুহে ৰঙালী বিহু বুলিও কয় মানে এই বিহুটোত আমাৰ অসমীয়া মানুহে ৰং ৰহইচ কৰে আৰু প্ৰথম দিনাৰ পৰা আৰম্ভ হৈ উৰুকা উৰুকাৰ পিছতে গৰুৰ বিহু সেইদিনাখন আমাৰ ইয়াত গৰুবিলাকক মহালক্ষী বুলি ধৰি লৈ ধুনীয়াকে গা পা ধুৱাই মাহ হালধি সানি গা পা ধোৱাই তাৰপিছতে এই চাট বনায় হা কেৰেলা বেঙেনা আৰু ঠেকেৰা এইবিলাক দি পেলাই বাঁহৰ চাত বনায় এই গৰুবিলাকক লাও খা বেঙেনা খা দিনেদিনে বাঢ়ি যা বুলি কৈ দীঘলতি আৰু মাখিয়তিৰ পাতেেৰে কোবাই কোবাই এই দীঘলতি দীঘল পাত মাখি মাৰোঁ জাত জাত মাৰ সৰু বাপৰ সৰু তই হবি বৰ বৰ গৰু এই ডাঙৰ ডাঙৰ গৰু হ'বলে কৰে তাৰপা গৰুবিলাকক তাৰপা গা পা ধুৱাই পথাৰলে এৰি দিয়ে আৰু গধূলিৰ পৰলে যেতিয়া গৰুবোৰ আহে তেতিয়া আকৌ নতুন গৰুবিলাকক জাক দি জাক মানে ই কেঁচা গছপাত চচপাত দি তাতে দীঘলতি মাখিয়তিও দিয়ে বিহলঙনীৰ পাত দিয়ে জুই জ্বলাই মানে গৰুবিলাকক ধোঁৱা দিয়ে ধোঁৱা দিয়ে মানে সেই মহ নহ'বলে মহ খেদা বুদ্ধি এইটো তাৰপিছতে গৰুবিলাকক আকৌ ৰাতিপুৱা গৰুবিলাকক ভৰিও ধুৱাই আকৌ মেলি পেলাই গধূলি যেতিয়া আহে আকৌ নতুনকে এৰাল নতুন পঘাৰে গৰুবিলাকক বান্ধে তাৰপিছতে পিঠা খুৱাই মুঠতে সেইদিনাখন আপুনি গৰু পূজা বুলি ধৰিব পাৰে আৰু গৰু পূজাই আৰু আৰু গৰুবিলাক আমাৰ খেতি বাতিৰ অংগ নহয় গৰু নহ'লে খেতি বাতি নহ'ব খেতি কৰিব নোৱাৰিব মৰণা মৰা কিবা কিবি কামতো গৰুৱে লাগে আমাক গাঁৱলীয়া মানুহ গৰু বিহু তাৰ হ'ব মানুহৰ বিহু হা মানুহৰ বিহুদিনাখন মানুহে এই গৰু বিহুদিনাখন গধূলিও বহুতে বিহু আৰম্ভ কৰে হুঁচৰি বিহু হা হুঁচৰি হ'লে আকৌ ঘৰে ঘৰে গৈ গৃহস্থক ৰাইজে আশীৰ্বাদ দিয়ে হুঁচৰি গায় আৰু গৃহস্থই যদি মানে অনুমতি দিয়ে ৰাতিলে হুঁচৰি পিছতে মানুহে বিহুও মাৰে তাতে চোতালতে ডেকা বুঢ়া সকলো মিলি হুঁচৰি গায় হুঁচৰি গাই লৈ গৃহস্থক আশীৰ্বাদ দিয়ে বছৰটো যাতে গোটেই বছৰৰতো ৰাইজৰ ভালে ভালে যায় তাৰ কাৰণে আশীৰ্বাদ দি পেলাই যায়গে আৰু ঘৰে ঘৰে হুঁচৰি গায় ঘৰে ঘৰে এই আগৰ দিনত এইবিলাকত বৰকে টকা পইচাৰ কথা নাছিলে এই তামোলপাান দি পেলাই কিবা টকা শিকা এটা দিলে হৈছিল তাৰপিছত আৰু এনেকে ধৰি পেলাই এই বিহুটো উদযাপিত হৈ মাহটোৰ প্ৰথম প্ৰথম সাত দিনত বা ইয়াৰ পিছতে আমাৰ মানুহে খেতি বাতি আৰম্ভ কৰে এই খেতি বাতি হোৱালৈকে আৰম্ভ কৰাৰ আগতে মানুহে ৰং ৰহইচ কৰি এই বিহুটো উদযাপন কৰি লয় মানুহে ভাৱে মানে এই ডেকা মানুহবিলাক আকৌ গাভৰুবিলাকৰ বেলেগ বিহু আছে বোৱাৰীবিলাকৰো বেলেগ বিহু আছে এইটো কল্পনা কৰে যে মানে এনেকৈ নাচিলে পৃথিৱীখন কঁপিব লৰিব লৰিলে পৃথিৱীখন অকণমান কোমল হ'ব তাতে আকৌ বৰষুণ দিয়ে দিলে আৰু কোমল হ'ব মাটি কোমল হৈ তাত সোনকালে হাল বাই শস্য গুটি সিঁচিব পাৰিব এইবিলাকৰ মানুহৰ মানে এটা ধাৰণা আৰু এই ধাৰণাটোকে লৈ আমাৰ বিহুটো মানে ব'হাগ বিহুতো চলি আছে তাপা এই বিহু উৎসৱ এতিয়া আমাৰ ইয়াত আপুনি ঘৰে ঘৰেও চাব পাৰিব আৰু আজিকালি স্থানীয়ভাৱে ক'ৰবাত কোনবা কোনোবা সংঘই বা ক্লাবে বিহু উদযাপন কৰে তালে ডাঙৰ ডাঙৰ আৰ্টিষ্টকো মাতি আনে স্থানীয় শিল্পীসকলেও তাত মানে পৰিৱেশন কৰে নৃত্য গীত হয় সেই পৰিৱেশতে হয় আৰু আজিকালি উৎসৱটো অলপ বেছিয়ে হৈছে আগতকৈ তাৰপিছত আমাৰ আপুনি গাঁৱত ভাওনাও চাব পাৰিব আমাৰ নামঘৰ আমাৰ অসমৰ যিবিলাক নামঘৰ এই নামঘৰবিলাক হ'ল আমাৰ কৃষ্টি সংস্কৃতিৰ এটা আমাৰ গুৰুজনে গুৰু শংকৰদেৱে এই সময়টোত এই আমাৰ নামঘৰক মেল মিটিং কৃষ্টি সংস্কৃতি বৰ মানে লগতে নাম এই সকলোবিলাক মিলাই লৈ নামঘৰটো সৃষ্টি কৰিছিলে এই নামঘৰত গাঁৱৰ সকলো মানুহে মিলি একেলগতে নাম নাম কীৰ্তনো কৰে কেতিয়াবা কিবা বাদ বিবাদ লাগিলে নামঘৰতে মেল মিটিং কৰি সেইবিলাক বাদ বিবাদৰ নিষ্পত্তিও কৰে তাতে ভগৱানৰ নাম গুণো গোৱা হয় মুঠতে গুৰুজনে আমাক এই নামঘৰটো এটা ডাঙৰ ঐতিহ্যৰ বৰপেৰা হিচাপে দি থৈ গৈছে তাতে বছৰেকীয়া ভাওনা হয় আৰু গোটেই বছৰটোৰ পিছত এবাৰ গোটেই গাঁৱৰ মানুহে সকলোৱে মেলি সমজোৱাকে তাতে এই সবাহ এটা পাতে নাম কীৰ্তম হয় দিনটো ইয়াকে মানে গাঁৱৰ মানুহে বৰসবাহ বুলি কয় সেইদিনাখন গাঁৱৰ সকলো মানুহে ৰাতিপুৱা এই ঈশ্বৰৰ নাম লৈ নামঘৰলৈ যায় কোনো খোৱা বোৱা নকৰে নামঘৰত প্ৰথমবাৰ আশীৰ্বাদ লৈ যেতিয়া আহে তাৰ পিছতহে তেওঁলোকে কিবা এমুঠি ঘৰত আহি খায় সেই তাকো নিৰামিষ অঁ আৰু ৰাতিলে সেই গাঁওখনত এখন ভাওনা হয় সেই ভাওনাও আকৌ গুৰুজনাৰ ডাঙৰ অমৰ সৃষ্টি মানে আপুনি ভাওনাত এই ৰামায়ণ মহাভাৰত পুৰাণ এইবিলাকৰ পৰা কাহিনী কাহিনী লৈ লৈ তাৰপা নাটক সৃষ্টি কৰিছে এই নাটবিলাক নামঘৰতে মানুহে পাতে আৰু গাঁৱৰ মানুহে আৰু ওচৰ চুবুৰীয়া গাঁওবিলাকৰ মানুহো আহি বৰ ভালকে চাইহি ইয়াত মানে ভাওনা প্ৰদৰ্শনটো মূল বস্তু নহয় মূল বস্তুটো হ'ল ইয়াত ধৰ্মৰ ধাৰণা এটা সত্যৰ জয় অসত্যৰ পৰাজয় ধৰ্মৰ জয় অধৰ্মৰ পৰাজয় এইটো মানে গুৰুজনাই নাটকবিলাকত আগতে লিখি থৈ গৈছে আৰু এতিয়া তাৰপিছতো মাতৃভাষাটো নাটক হৈছে আৰু তাৰপিছতে আমাৰ ইয়াত চাওঁ বুলি ক'লে আপুনি ওচৰে পাজৰে মঠ মন্দিৰ আছে চাম বুলি ক'লে ওচৰতে বৰ ডাঙৰ থান আছে বৰথান আছে তালৈ গৈ চাব পাৰে ধৰ্মীয় স্থান হা বছৰেকত এবাৰ তাতে ৰাইজে মিলি গছৰ পৰা আশীৰ্বাদ লয় হা সেই প্ৰকৃতিৰ সংৰক্ষণ কৰাৰ কাৰণে এটা কাম মানে সেইটো এটা তাৰপিছতে অলপ আগলে গ'লে এখন বেদী স্থান আছে তালৈ যাব পাৰে তাৰপৰা অকমান আঁতৰলে আমাৰ লখিমপুৰ জিলাতে আছে ধৰক এই নৰৱা সত্ৰ বুলি কয় হা বাসুদেউ থান ঢকুৱাখানা বুলি কোৱা ঠাইত আছে অঁ ঢকুৱাখানা নাম লওঁতে কথা এটা ক'ব লগা হ'ল সেই এই বিহুৰ সময়তে হেৰি ঢকুৱাখানাত বৰ সুন্দৰকৈ বিহু উদযাপিত হয় তাতো তিনিদিন ধৰি পেলাই বিহু মেলা হয় বিভিন্ন আমাৰ জাতি জনগোষ্ঠী আমাৰ ইয়াত ঢেৰ অসমত আমাৰ লখিমপুৰতযে আৰু বেছি হাঁ সেই তাত তেতিয়া আমাৰ সকলো জনগোষ্ঠীৰ মানুহ মিলিলৈ তাত বিহু উদযাপন কৰে মানে আমাৰ সেই সময়ত সেই তালে গ'লে ঢকুৱাখানালে গ'লে এক বেলেগ ধৰণৰ ৰং ৰহইচৰ লগতে আমাৰ অসমীয়া কৃষ্টি সংস্কৃতি বৰপেৰাটো বহুত ডাঙৰ সেইটো তাত মানে সম্পূৰ্ণ পৰিস্ফুত হয় এইটো এটা তাৰ ওচৰতে আকৌ হাবুং বুলি এডখৰ ঠাই আছে এই হাবুং আকৌ মানে আগতে আহোম বজাৰ দিনত আহোম প্ৰথম আহোম আহিছিলে তেতিয়া তেওঁলোকে ক'ত উপযুক্ত ঠাই হ'ব সেইটো স্থান নিৰ্ধাৰণ কৰিবৰ কাৰণে ৰাজধানী ক'ত পাতিব অ'ত ত'ত মানে তেওঁলোকে ৰাজধানী পাতি ফুৰিছিলে তাতে উপযুক্ত থান নিৰ্ণয় কৰিবৰ কাৰণে সেইকাৰণে তেওঁলোকে এখন প্ৰথমতে ৰাজধানী পাতিবলৈ চেষ্টা কৰিছিল এই তেওঁলোকে যে পানী বেছি দেখিলে তেতিয়া দেখিলে যে ইয়াত আমাৰ মানে ৰাজধানী পাতিলে তেওঁলোকৰ কাৰণে উপযুক্ত নহয় বুলি ভাবিলে এই তেতিয়া তেওঁলোকে ইয়াৰপা আকৌ উভতি শিৱসাগৰ ফালে গ'লগৈ অতীজত তেওঁলোক পাহাৰীয়া ঠাইৰ পৰা অহা ওখ ঠাই তেওঁলোকে বেছি পচন্দ কৰিছিলে সেইকাৰণে ইয়াত হাবুং এইবিলাক আকৌ ঘূৰি গ'ল হাবুঙো চাব পাৰি হাবুংখন আজিকালি আমাৰ এটা সুবিধা আছে চাওঁ বুলি ক'লে আমাৰ ইয়াৰ পৰা আগলে এই অৰুণাচলৰ ফালে এখন ঠাই আছে হা মালিনী থান বুলি কয় আজিকালি বাট পথ বৰ সুচল ইচ্ছা কৰিলে আমাৰ ইয়াপা গাড়ী লৈ তালৈও যাব পাৰি হা আৰু আমাৰ লখিমপুৰৰ ওচৰতে ৰঙা নদীৰ পাৰত সতবিল বুলি এডখৰ ঠাই সতযান অঁ সতজানত বনৰীয়া পক্ষীৰ এটা এই কেলি মানে জলকেলি কৰা স্থান আছে বৰ সুন্দৰ ঠাই বিচিত্ৰ ধৰণৰ ৱাটাৰ বাৰ্ডচ মানে পানীত থকা চৰাই হাঁহজাতীয় চৰাই ধেৰ দেখা যায় হা সৰু সৰু ঘিলা হাঁহৰ পৰা আৰম্ভ কৰি পানী কাউৰীলেকে আৰু আমাৰ লখিমপুৰৰ ভালেখিনি এই এন জি অ'ই হা ঠাইডখৰ পৰিষ্কাৰ কৰি ৰাখিবৰ কাৰণে খুব চেষ্টা কৰিছে আৰু তাত সফলো হৈছে এতিয়া লাহে লাহে তাত তাতো চাব পাৰি তাৰপা যদি লখিমপুৰত আৰু বিহুৰ সময়তে আমাৰ ওচৰতে এডখৰ ঠাই আছে ভৰ্তি সোণোৱাল বুলি তাত আকৌ চাওঁ বুলি ক'লে বহুৱা নৃত্য চাব পাৰে অঁ বৰ ধুনীয়া হা সোণোৱাল কছাৰীসকলে বিহুৰ লগে লগে এই আয়োজন কৰে আপুনি চাওঁ বুলি ক'লে সেইটোও আপোনোকে আপুনি আনন্দ উপভোগ কৰিব পাৰিব মুঠতে আমাৰ ইয়াত চাওঁ বুলি ক'লে লখিমপুৰত আৰু বহুতো ঠাই আছে মই সদ্যহতে আপুনি আহি পোৱাৰ পিছত কোন কোন ঠাইলে যাবলৈ ইচ্ছা কৰে হা আমাৰ ইয়াত আৰু এডোখৰ ঠাই আছে এতিয়া এই লাহন গাঁৱত গ্ৰাম্য অনুভূতি বুলি এটা ল'ৰাই নিজে এটা ইকো ৰিজৰ্ট এটা খুলিছে হা মানে ভিলেজ টুৰিজমৰ কাৰণে ব্যৱস্থা কৰিছে তাত চাওঁগে বুলি ক'লে আহোম ৰজাৰ দিনৰ পৰা আৰম্ভ কৰি পুৰণা দিনৰত আমাৰ অসমীয়া মানুহে ব্যৱহাৰ কৰা ভালেখিনি সঁজুলি তেওঁৰ তাত দেখিবলৈ পোৱা যায় আৰু সাৱলীলভাৱে তেওঁ এই কথাখিনি কোনে কেতিয়া ক'ৰ পৰা তেওঁ যোগাৰ কৰিছে ক'ৰ পৰা আনিছে কি কি কামতে এই বস্তুবোৰ ব্যৱহাৰ কৰা হৈছিল হা বিভিন্ন ধৰণৰ মাছ ধৰা সঁজুলি আৰু খোৱা বোৱা কৰা বাচন বৰ্তন হা আগৰ দিনৰ হাতী খুজীয়া বাতি এনেকুৱা ধৰণৰ যথেষ্ট বস্তু সংগ্ৰহালয়ত ৰাখিছে এই আহিলে সেইটো চাবলগীয়া বস্তু আৰু তেওঁলোকৰে পুৰণা পেলাই মজিয়া বহি গৈছিলে সেইটো তেওঁ তেনেকেই ৰাখি থৈছে ঊনৈছশ পঞ্চাছৰ বৰ ভূঁইকঁপত আমাৰ অসমৰ অৱস্থা কেনেকুৱা হৈছিলে সেই ঘৰটো চালে তাৰপৰা আমি অকণমান আভাস এটা পাব পাৰোঁ পূৰ্ণ আভাস নহয় অঁ অলপ হ'লেও পাব পাৰোঁ আৰু তাৰপৰা অলপ উজাই গ'লে আপুনি নদীৰ পাৰত ঘাগৰ চাব পাৰে আৰু যদি ইচ্ছা কৰে বোলে নদী পাৰ হৈ সিফালে আমি ঘুনাসুতি মিচিং গাঁৱলৈ যাবগে পাৰোঁ এইবিলাক জেগাটো আমি মিচিং মানুহৰ গাঁৱত গৈ মিচিং মানুহৰ কৃষ্টি সংস্কৃতিৰ বিষয়ে তেওঁলোকৰ খাদ্য অভ্যাস কাপোৰ কানি সাজ পৰিচ্ছদ কেনেকুৱা ধৰণৰ সেইবোৰ আমি গৈ চাবগে পাৰোঁ মুঠতে আমাৰ ইয়াত আপুনি আহিলে টুৰিজমৰ কাৰণে ধেৰ ঠাই আছে আপুনি যিমান মন যাব সিমান ঠাইত আপুনি ফুৰি চাকি চাই দিয়ে সন্তুষ্ট হ'ব পাৰিব এতিয়া ফাগুন মাহত আহিলেতো এতিয়াতো বহাগত নহয় ফাগুন মাহত আহিলে আপুনি তাত ফাগুনৰ প্ৰথমটো বুধবাৰ তাত আলি আই লৃগাং অনুষ্ঠিত হয় মিচিং মানুহৰ গাঁৱত এইবাৰ ঘুনাসুতিতে হৈছিলে এই কেন্দ্ৰীয়ভাৱে চেণ্ট্ৰেলি তাতে পাতিছিলে আহিলে সেই সেই আহিলে আাঘোনৰ প্ৰথমটো বুধবাৰত আহিলে আকৌ আপুনি মিচিং গাঁৱত এই আৰু বিশেষত কিছুমান কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হয় আমাৰ লখিমপুৰ টাউনতো হয় হা কিন্তু চাওঁ মানে চাওঁ বুলি ক'লে আপুনি ইয়াত ছিজন ছিজন মানে প্ৰতিটো ঋতুতে প্ৰতিটো সময়তে আমাৰ ইয়াত বেলেগ বেলেগ ধৰণৰ অনুষ্ঠান চলি থাকে অঁ কাতিমহীয়া পূৰ্ণিমাত আহিলে আপুনি ৰাস চাব পাৰিব বহাগৰ পৰা জেঠলৈকে আহিলে আপুনি বিভিন্ন গাঁৱত ভাওনা চাব পাৰিব বিহুটো পাব তাৰ লগে লগে আমাৰ ইয়াত বহাগৰ প্ৰথম মাহটো বছৰৰ প্ৰথম মাহ আৰম্ভ হ'লে মানুহবোৰে গাঁৱে গাঁৱে প্ৰতিখন গাঁৱতে মানুহে ভাওনা পাতে আৰু বৰসবাহ পাতে মই যে আগতেই কৈছিলোঁ বৰসবাহ বুলি অঁ সেই বৰসবাহৰ লগতে গাঁওবিলাকত ৰাতিলে ভাওনা অনুষ্ঠিত হয় আপুনি সেইবিলাকো আপুনি উপভোগ কৰিব পাৰে অঁ মুঠতে আমাৰ ইয়াল আপুনি আহক এবাৰ আহি চাওক আমাৰ ইয়াৰ প্ৰতিখন গাঁও প্ৰতিখন ঠাই নিজৰ সৌন্দৰ্য্য আৰু নিজৰ কৃষ্টি সংস্কৃতি লৈ বহুতেই চহকী আপুনি ইয়ালে আহিলে অসুবিধা একো নাপায় আহক এবাৰ ন ঠিক আছে হ'ব